ঐ কি খবৰ ভালনে অঁ ময়ো সেই ঘৰতে আৰু বাকী লগ পাব লাগিছিলে নহয়

তাকে এতিয়া বিহুটো পালেহিয়ে এইবাৰ বিহুখনো পাতিব লাগিছিলে যোৱা বছৰ সেয়া পাতিম পাতিম বুলি পতা নহ'লেই এইবাৰ সংঘৰ গোটেই ল'ৰাখিনি মিলি সংঘৰ গোটেই ল'ৰাখিনি মিলি সিদিনা মিটিং এখন হ'ল তাকে হোৱাটছ্এপত ভোট গণনাও চলিলে হোৱাটছ্এপত গ্ৰুপ এটাও খুলিলে তোকো এড কৰিছে নেকি অঁ তেনেকৈ মিটিং এখন হৈছিলে এনেকৈ আগৰ কমিটিখনো ভাঙি নতুন কমিটি এখনো বনাইছে হ'পায় নতুন কমিটি এখন আগৰ হেৰিখিনি হেৰি হ'ল আৰু অলপ বয়সো হ'ল এতিয়া তাকে অলপ নতুন হেৰিখিনি পাতি মেলি কমিটিখন নতুনকৈ বনাই অলমান বিহুটো এইবাৰ ষ্টেণ্ডাৰ্টকৈ পাতো বুলি ভাবিছে সেইদিনা সংগঠনৰ মিটিং এখন হৈছিলে ইয়াতে দুপৰীয়া তাতে মিটিঙত বাৰু মই উপস্থিত নাছিলোঁ গ্ৰুপত হোৱাটছ্এপ গ্ৰুপটোত এড কৰি দিছিলে বাকী যিমানখিনি তেওঁলোক এই যিকেইজনে এড কৰিছিলে এডমিন তেওঁলোকৰ কণ্টেক্টত যি যি ল'ৰা আছিলে নাম্বাৰ তেওঁলোক গোটেইকেইজনক গ্ৰুপত এড কৰি দিলে বাৰু তাকে এতিয়া বিহুখন এইবাৰ সকলোৱে মিলি পাতো বুলি ভাবিছে এতিয়া সংঘৰ আগৰ ফিল্ডতে পাতেনে নে এইবাৰ খেল আমাৰ গাঁৱৰে খেলপথাৰলৈ উলিয়াই নিয়ে তাকে এতিয়া শৰীৰ বোৱা ব্যৱস্থাটোৱেই কৰেনে নে ৰাইজৰপৰা চান্দা তুলিয়েই কিবা কৰাটো কৰেনে সেইদিনা মিটিঙতটো গম নাপালোঁ বাকী গ্ৰুপত ইমান একো ইনফৰ্মেশ্যনো নিদিলে তেওঁলোকে নিজৰ মাজতে কি মিটিং পাতিলে এতিয়া গ্ৰুপত মাত্ৰ ফটোকেইখনমানহে দিলে যিকেইজন সদস্য উপস্থিত আছিলে সেইদিনা তাকে হুঁচৰি গালেওতো ইমানসোপা ডনেশ্যন নুঠে আৰু হুঁচৰি গাই লগতে অলপ বাহিৰত গৈ ডনেশ্যন উঠাব লাগিব তেতিয়াহে অলপ বিহুখন ভালদৰে পাতিবপৰা হ'ব নহ'লে প্ৰতিবছৰেটো তোকতাককৈ সৰুকৈ পাতি থৈ দিয়াতে থাকে কোনো ভাল আৰ্টিষ্টকো মাতিব নোৱাৰোঁ মানে পইচা নোযোৰেই এতিয়া সেইদিনা মিটিঙত সেইদিনা মিটিঙতটো মই নাই হ'লেও বেলেগৰ মুখত গম পোৱা মতে কোনোবা ভাল আৰ্টিষ্টটকে মাতিব বাকী বাজেটটো চাই লওঁ হুঁচৰিটো বহুত দিন গাব লাগিব তাতে আকৌ কিমান কি ডনেশ্যন আছে সেইখিনি মিলাই মেলি কোনোবা ভাল আৰ্টিষ্ট আনিম বুলি মনতে ভাবি থৈছে এতিয়া কি হয় কি নহয় আকৌ যদি ভালকৈ মিটিং এখন হয় বিহুৰ পিছতেই হয় নে বিহু কেইদিনতে হয় তেতিয়াহে আকৌ ফাইনেলকৈ গম পোৱা হ'ব তই এতিয়া ঘৰতে আছ নেকি তই এতিয়া ঘৰতে আছ নেকি তাকে এতিয়া হুঁচৰি গাঁৱটো ইমানখিনি পইচা উঠাবপৰা নহ'ব ডনেশ্যনো অলপ ভালকৈ ভাল ভাল জেগাত গৈ তুলিব লাগিব তাকে এতিয়া গোটেই ল'ৰাখিনি গোট খালেহে হ'ব সেইদিনাটো মিটিঙত অকল দহ বাৰজনমানহে আছিলে উপস্থিত বাকীটো এতিয়া গ্ৰুপত চল্লিছজনৰ ওপৰত এড কৰা হ'ল এতিয়া গোটেইখিনি যদি এদিন লগ খাই লৈ মিটিঙ এখন আকৌ ভালদৰে হয় তেতিয়া ভালদৰে সিদ্ধান্ত এটা লোৱা হ'ব এতিয়া সেইদিনাটো মিটিঙত কোৱা মতেটো খেলপথাৰত বুলিয়েই কৈছে এতিয়া খেলপথাৰ বুলি ক'লে আমাৰতটো ফিল্ডতেই হ'ব কাৰণ তোৰ সংঘৰ ফিল্ডখনটো ইমান ডাঙৰ নহয় যদি অলপ ভালদৰে ডঙৰকৈ পাতোঁ মুকলিমূৰীয়াকৈ পাতোঁ বুলি ভাবিছে তেতিয়াহ'লে সেইটো জেগাটো সৰু হ'ব তেতিয়া ফিল্ডলৈয়ে নিব লাগিব এতিয়া বিহুটো এতিয়া হ'লেতো দুই তিনিদিনীয়াই হ'ব নেকি প্ৰথম কেইদিনা ধৰি ল এনেকৈ সৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰপৰা আৰম্ভ কৰি বৰ বিহুৱতী আকৌ বিভিন্ন ধৰণৰ কুইজ প্ৰতিযোগিতা হওক চিত্ৰকলা এনেকুৱা প্ৰতিযোগিতা হওক সেইবিলাক আদি কৰি দুই তিনিদিনীয়া কৰি থকা বিহুৱতী এনেকৈ বহুত পাতি মেলি আৰু শেষৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থাও কৰা হৈছে চাগে এতিয়া সেইটোৱে এতিয়া পইচাটো বাজেটটো অকণমান ভালকৈ ডাঙৰকৈ খৰচ হ'ব এতিয়া সেই বাজেট অনুসৰি এতিয়া হুঁচৰি গাইটো ইমানখিনিটো টকা উঠোৱাটোতো সম্ভৱ নহয় আৰু হুঁচৰি গালেও অলপ বাঘেশ্বৰীত ভালদৰে গাব লাগিব যাতে দক্ষিণটো অলপ ভালকৈ সৰহ সৰহকৈ পূৰা হয় এতিয়া বাকী এতিয়া সেইদিনা মিটিঙতটো ইমান মানুহ নহ'লেই দহ বাৰজনমান হ'ল বাকী কিন্তু হোৱাটছএপ গ্ৰুপটোত এড কৰা মতেটো চল্লিছজনৰ ওপৰত এড হ'ল এতিয়া সকলোখিনি যদি মিলি ভালদৰে আকৌ এখন মিটিং হয় তেতিয়া এটা ভালদৰে সিদ্ধান্ত লোৱা হ'ব এতিয়া এতিয়া অকল নিজৰ এতিয়া অকল নিজৰ গাঁওখনতেতো অকল এই চব আমাৰ গাঁৱৰ মানুহখিনিকেতো চেপিব নোৱাৰি যে ডনেশ্যন সৰহকৈ বিচাৰিবও নোৱাৰি গাঁৱতনো মানুহ আছে কিমানঘৰ খুব বেছি উঠিলে তাত টকা দহ বিছ হাজাৰ টকা উঠিব সেইটোতো একোৱেই নহ'ব এদিনৰ খৰচেই নুঠিব বাকী হুঁচৰি গালেও বাৰে এসপ্তাহমান গালেও বেছিকৈ খুব বেছি কিমান উঠিব তাতে টকা দহ পোন্ধৰ হাজাৰ উঠিব তেনেকৈ বিছ ত্ৰিছ হাজাৰত এখন বিহু কেতিয়াও নহয় যেনেদৰে ইমান মুকলিমূৰীয়াকৈ পাতিম বুলি ভাবিছে তাকে অলপ ভাল টনকীয়াল মানুহ আমাৰ ব্যৱসায়ী হওক কিবা হওক নিজৰ জিলাখনৰ ভিতৰতে অলপ টাউন চহৰলৈ গৈ মেলি অকণমান টিকেট চিকেট বহী এনেকৈ চপাই কৰি লৈ তেওঁলোকৰপৰা অকণমান সৰহ সংখ্যকত ডনেশ্যনটো যদি উঠাবপৰা যায় সকলোৱে মিলি সিদ্ধান্ত এটা লৈ তেতিয়া অকণমান অন্তত মুকলিমূৰীয়া ডাঙৰকৈ পতাৰ ব্যৱস্থা কৰিবপৰা হয় এতিয়া ৰাইজে কি ভাবিছে সেইদিনাটো মিটিঙত বিশেষ নহ'লেই আধা ঘণ্টামানৰ এখন মিটিং হ'ল তাৰপৰা সংঘটোতো বহু দিনৰপৰা ধৰি বন্ধ প্ৰত্যেক বছৰটোতো বন্ধই থাকে ঘৰটোৰটো অৱস্থা আগৰে বেয়া বিহুৰ দিনাই গৈ মিটিং এখন হয় তাকো আগৰ পুৰণা কমিটিৰ মানুহখিনি গোটেইকেইজনটো আমাৰ প্ৰেচিডেণ্ট চেক্ৰেটেৰী গোটেইকেইজন দূৰ্বলেই তেওঁলোকৰ নিজৰ ঘৰুৱা সমস্যাৰপৰা আজৰিয়ে নাই তাকে এতিয়া সেইদিনা কমিটিখন ভাঙি নতুন অলপ ডেকা চামৰ ল'ৰাকে পাতি দিওঁ বুলি ভাবিছিলে এতিয়া কি হ'ল কি নহ'ল কোন ছেক্ৰেটেৰী হ'ল সেইটোও গম নাপাওঁ এতিয়া গ্ৰুপ এডমিনত সেইদিনা সেইটোৱে এতিয়া প্ৰত্যেকে নিজৰ নিজৰ কামত ব্যস্ত এতিয়া প্ৰায়বিলাক ল'ৰাটো বাহিৰতে চাকৰি তাকৰি থাকে এতিয়া বিহুৰ দুই এদিনৰ আগত আহে কোনোবা কোনোবাতো আজিও আহি পোৱাহিয়ে নাই এতিয়া ওচৰতে থকাকেইটাও বিভিন্ন ধৰণৰ কামত ব্যস্ত এতিয়া চেক্ৰেটেৰী প্ৰেচিডেণ্ট কোন হ'ল কি কথা কেনেকৈ কি আগবঢ়াই নিয়ে সেই বিষয়ে একো ডিটেইলছত সিদ্ধান্ত ওলাই নহ'লে সেইদিনা অকল এনেই সংঘটো খুলি এনেই মানে মানুহকেইজন গোট খাই কথাটো ভবাহে হ'ল যে এইবাৰ পতা যাওক কমিটিখনো পাৰিলে নতুনকৈ বনোৱা যাওক এনেকৈহে হ'ল বাকী ডিটেইলছত কি হ'ল নহ'ল একো নাজানোৱে এতিয়া তই কিবা এনেই খবৰ পাইছিলি নেকি কাৰোবাৰ মুখত এতিয়া সেইটোৱে এতিয়া সেই এতিয়া তেনেকৈয়ে এতিয়া প্ৰত্যেকেই তেনেকৈ কৈছে কিন্তু ডিটেইলছত যে কেনেকৈ কি কৰা হ'ব আতি গুৰি মাৰি একো ডিচকাছ নহ'লেই সেইদিনা এতিয়া সেই আগৰকেইজন মানুহেই তেওঁলোকো কিমাননো আৰু দায়িত্ব ল'ব তেওঁলোকৰ এতিয়া আমাৰ হেৰি পদটো এই পদৱীকেইটা এৰিব বিচাৰিছে উঠি অহা নতুন নতুন চামক দিব বিচাৰিছে এতিয়া তেনেকুৱা যোগ্য থকা সেইদিনা কাক কি বাছনি কৰিলে সেইদিনা দিপুদা আছিলে মইনাদা আছিলে হিল্লোল এনেকৈ কেইটামান ল'ৰা আছিলে এতিয়া গ্ৰুপ এডমিন হিচাপে দিপুদা মইনাদা আৰু হিল্লোলক পাইছোঁ আমাৰ যিটো বিহুৰ এছ এছ এছ ৰাজখোৱা এনেকৈ বুলি অফিচিয়েল গ্ৰুপ এটা খুলিছিলে সেই গ্ৰুপটোত সেই তিনিজনে এডমিন আছে এতিয়া সিহঁত তিনিজনকে দিয়ে নে মেইন সভাপতি সম্পাদকৰ দায়িত্ব নে কোনোবা বেলেগকে পাতিছে একো গমেই নাপালো নহয় গ্ৰুপত মাত্ৰ দিপুদাই কেইখনমান ফটো দিলে যে আজি এনেকৈ মিটিংখন পতা হৈছে আগন্তুক ৰঙালী বিহুৰ বাবে আমাৰ ৰাজখোৱা গাঁৱৰ তৰফৰপৰা বিহুখন পাতিম বুলি অকল সেইটো সেই কথাটোহে গম পালোঁ বাকী কোন কি প্ৰেচিডেণ্ট ছেক্ৰেটৰী কি কৰিব কেনেকৈ কৰিব কেতিয়ালৈ পাতিব কি কথা একো বিশেষ ডিচকাছেই নহ'লে বা আকৌ বেলেগ দ্বিতীয়খন মিটিঙৰ কথাও নক'লে সেইদিনাতো এতিয়া কি হ'ল কি ন'হল এতিয়া সেইকেইজন মানুহেহে গম পাব উপস্থিত থকা গ্ৰুপতটো বিশেষ ডিটেইলছত একো নিদিলেই নহ'লে সময় মিলাই তই এপাক ওলাই আহিবি তিনিআলিতে গৈ লগ খাম তেতিয়া তাতে যিকেইজন সেইদিনা মিটিঙত উপস্থিত আছিলে তেওঁলোক কোনোবা দুজনমানকে সুধিম যে সেইদিনা মিটিঙতনো কি হ'ল কেনেকৈ কি কৰা যায় তেতিয়ালৈ কি ভাবত কি ভাবিছে কেনেকৈ কি কৰে আজৰি সময় পাবি নে কি তই এতিয়া আহিবলৈ তাকেই এইবাৰ তাকে এতিয়া বিহু বুলি মোৰো ইটো সিটো কাম আছে তাকে এতিয়া জানই ঘৰতো অকলশৰীয়া বা তয়ো সেই একেই অকলশৰীয়া বিহু বুলিতো গোটেই ঘৰখনৰ দায়িত্ব আমিয়েই প্ৰায় ল'বলগীয়া হয় আৰু এতিয়া ঘৰতটো মাহেঁতে পিঠা পনা খুন্দা ব্যৱস্থা কৰিছে এতিয়া ঘৰৰ বিহুতো বাৰু সেই আগৰ দৰে তুকতাককৈ হ'ব আৰু বিহুনো কি আৰু ইমান ডাঙৰ আমাৰ হেৰি নহয় আগৰ বিহুৰ গতেটো ফূৰ্তি ফাৰ্তা নাই আগৰ এতিয়া হুঁচৰি মাৰিছিলে আমি সৰুতোটো মনত আছেই চাগে এতিয়া তেনেকুৱাতো সেই আগৰ ল'ৰাখিনিৰতো কোনো মন কাণেই নাই চবেই নিজৰ নিজৰ কামত ব্যস্ত আগৰ যেনেকুৱা পৰিৱেশ সেইটো নায়েই ফূৰ্তি ফাৰ্তাটো এতিয়া সকলো কামত ব্যস্ত বিহু বুলিলে কিনো আৰু আজিকালি ল'ৰাবিলাকে বাইকখন লৈ ফককৈ ওলাইহে যায় আৰু আগৰগতে এতিয়া বা আামি বিহু হুঁচৰি গাই মেলি পইচা তুলি আগতে বিকীহঁতৰ ঘৰতে খানা খাওঁ তোৰ মনত আছেই চাগে প্ৰথম অৱস্থাত প্ৰথম অৱস্থাত ভায়াদাহঁতৰ ঘৰত

তেতিয়া আমি আঠমানটো বাদ দে এতিয়া আগৰ মাঘৰ বিহুঁতে আমি কিমান ডাঙৰকৈ মেজি বনাওঁ দুই চাৰিদিন আগৰপৰা গছ কাটি খৰি ফালি এতিয়া তেনেকুৱাতো আজিকালি আমাৰ পাছৰ প্ৰজন্ম যিখিনি অলপ আমাতকৈ সৰু বেট্ছৰ ল'ৰা সিহঁতেতো গুৰুত্বই নিদিয়ে সিহঁতি ভালকৈ নাজানেই আমিকিটা লাগি মেলি দিলেহে কৰা সেই বহাগ বিহুত তেনেকৈয়ে আৰু আগতে আমি হুঁচৰিকেইটা আমিকেইটা ওলাই গ'লেহে হুঁচৰি গোৱা হয় আজিকালিতো সিহঁতৰ কোনো গুৰুত্বই নাই তাকেহে এতিয়া এতিয়া কি কৰা যায় এতিয়া ওলাই মেলি গ'লেহে গম পাম আৰু এটা কাম কৰিবি নহ'লে তই সময় উলিয়াই আজিয়ে পাৰ নে কাইলৈ পাৰ ওলাবি তাৰপৰা তিনিআলিতে লগ খাম তেতিয়া বাকী সেইদিনা মিটিঙত হোৱা কথাটো ডিচকাছ কৰিম তাত যিকেইজন উপস্থিত আছিলে সিহঁত কাৰোবাৰ দুটামানক সুধিলেই গম পাম যে কেনেকৈ কি কৰে সেইদিনা মিটিঙতনো কি হ'ল কমিটি এতিয়া আগৰখনেই থাকিবনে নে ভাঙি নতুনকৈ কাৰোবাক বনাইছে কাক কি দায়িত্ব দিয়ে কেনেকৈ কি আলোচনা হয় তই ধান বনোৱাগৈয়ে নাই নেকি বিহু বুলিলে এতিয়া মেলতটো বহুত ভিৰ হ'ব চাগে মইতো আজি দুদিনৰ আগতেই বনাই আনিলোঁ সেইদিনত যিমান ভিৰ চিৰা বাৰু চিৰা মুড়িটো মই এইবাৰ কিনিয়ে আনিম বুলি ভাবিছোঁ মেললৈ গ'লোঁ সেইদিনা বহুত ভিৰ তাতে ধান বনাবলৈ নহ'লেই তেনেকৈ এইবাৰ চিৰা মুড়ি কিনিয়ে আনিম তেনেহ'লে ওলাবি তয়ো সেই মেললৈ যাওঁতেই আহি ফোন এটা মোক কৰি দিবি দুয়োটাই গৈ লগ খাম বিহুৰ বিষয়ে তেতিয়াহে কি গম পাম আৰু গাঁওৰ হুঁচৰি কি হয় কি নহয় ঠিক আছে হ'ব দে তেতিয়াহ'লে